অঁ হেল্ল' আপুনি মৰাণদা নেকি মই এই অৰুণাচলৰ পৰা আহিছোঁ অঁ এই বাছৰ হেৰি টাইমবোৰ কেনেকৈ কোনখন বাছ কেনেকৈ যায় নাজানিছোঁ মই এইফালে তিনিচুকীয়াত কি কিনো চাবলগীয়া বস্তু আছে চামগৈ বুলি ভাবিছোঁ অঁ অকলে আহিছোঁ অঁ অঁ চাবলগীয়া কি কি আছে তাকে সুধিব বিচাৰিছোঁ অঁ হয়

অঁ হয়নি অঁ অঁ অঁ হয়নি অ অঁ অঁ অঁ হ'ব বাৰু অঁ হ'ব